পৰ্য্যতকসকলে আমাৰ ঠাইলৈ আহোঁতে বহুতো অসুবিধাৰ সন্মুখীন হৈছে বাৰু নোহোৱা নহয় তাৰে ভিতৰত ধৰক আমাৰ ইয়াত বতৰ প্ৰায়ে ছেইঞ্জ হৈ থাকে কাৰণ বতৰৰ মহিমা অপাৰ বুলি কোৱা হয় বতৰ ফৰকাল হৈ থাকে কিন্তু ঘপককৈ আমাৰ ইয়াত বৰষুণ আহি পৰে তাৰ ক্ষেত্ৰত পৰ্য্যতকসকলে যে চাই মেলি আহে ধৰক যে বতৰ ভালে থাকিব কিন্তু আমাৰ ইয়াত আহি বতৰ বেয়া হৈ যাব পাৰে সেইটোৰ ওপৰত ক'ব নোৱাৰি আৰু থকা খোৱাৰ ক্ষেত্ৰতো ধৰক এতিয়া বিভিন্ন জেগাত যাতায়তৰ সুবিধাটো ইমান নাই কিছুমান জেগাত ধৰক হাবুঙলৈ ফুৰিবলৈ যেতিয়া আহে মানুহবিলাকে হাবুঙলৈ যাওঁতে ধৰক এইফালে আমাৰ গাড়ী মটৰ ইমান সুবিধা নাথাকে যিবিলাকে নিজৰ গাড়ী লৈ আহে বা গাড়ী ভাড়া কৰি যায় সেইবিলাকৰ কাৰণে একো অসুবিধাৰ সন্মুখীন নহয় বাৰু কিন্তু যিবিলাকে ধৰক প্ৰাইভেট মানে পেছেঞ্জাৰ গাড়ীত আহে বা ট্ৰেনত আহে তেওঁলোকে তালৈ যাবলৈ অলপ অসুবিধা পায় কাৰণ ভাড়া গাড়ী তেনেকৈ নাথাকে নিজে বুক কৰি ল'বলগীয়া হয় গাড়ী মটৰ সুবিধাটো হ'ব লাগে তেতিয়া ধৰক ভাল হয় আৰু হু খাদ্যৰ ক্ষেত্ৰতো ধৰক তেনেকৈ ভাল ভাল হোটেল আছে দুই এখন নথকা নহয় কিন্তু তাতো মানুহৰ ভিৰ পৰে সবেই খাবলৈ অলপ অসুবিধা পায় তাকে ভাবোঁ যে দুই তিনিখনমান যদি আৰু হোটেল বাঢ়ি যায় তেতিয়া ধৰক মানুহে মানুহতো ভিৰ হৈয়ে থাকে মন্দিৰবিলাকত পৰ্য্যতকসকল আহে যিহেতু হোটেল যদি বেছি হৈ যায় তেতিয়া ধৰক ইখনত নহ'লেও সিখনত গৈ মানুহে খাব পাৰিব আৰু থকাৰ ক্ষেত্ৰতো ধৰক ওচৰে পাঁজৰে ৰুম আছে নথকাও নহয় কিন্তু ভাল ভাল ধৰক হোটেল হোটেলেই হওক বা থকাই হওক দুয়োটা ব্যৱস্থা থাকিলে বেছি ভাল হয় বৰ্তমান সেইখিনি ব্যৱস্থা হৈ উঠা নাই আমাৰ ইয়াত সেইখিনি হ'ব লাগে বুলি ভাবোঁ লাহে লাহে হ'ব অলপ টাইম লাগিব তাৰপিছত মানুহৰ বিশেষ অসুবিধা নহ'ব বুলি মই অনুভৱ কৰোঁ